বতৰৰ পৰিৱৰ্তন এই কীটনাশক দ্ৰব্যসমূহৰ লগত আমি কেনেকৈ হাত সাৰোঁ আমি কীটনাশক দ্ৰব্যসমূহ মাৰিবলৈ বিভিন্ন ধৰণৰ ঔষধ পাতিৰ ব্যৱহাৰ কৰোঁ বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয় কিয়নো এই দ্ৰব্যবোৰ ব্যৱহাৰ নকৰিলে এই কী কীট পতঙ্গবোৰ ইমান জলদি মৰি নাযায় বা খেতিপথাৰত নষ্ট আৰু প্ৰভাৱ পেলায় সেয়েহে এইবোৰ মাৰিবলৈ বা এইবোৰ কৰিবলৈ কীটনাশক দ্ৰব্যৰে ব্যৱহাৰ কৰা হয়